মই নিজে ব্যৱসায় আৰম্ভ কৰিম বুলি এইকাৰণে ভাবিছিলোঁ কাৰণ যেতিয়া এটা চাকৰি কৰি থকা যায় তাত আপোনাৰ নিজস্বতা বুলি একো নাথাকে ত' এই ক্ষেত্ৰত ব্যৱসায়ে সদায় মানুহক নিজস্বতাটো বজাই ৰাখিবলৈ সুযোগ দিয়ে সুবিধা দিয়ে আৰু ইয়াৰ লগতে ব্যৱসায়ে মানুহ এগৰাকীক নিজক সময় দিয়াত লগতে সমাজখনলৈও কিবা এটা কৰিব পৰাত অৰিহণা যোগোৱাত সহায় কৰে সেইকাৰণে মই ভাবিছিলোঁ যে চাকৰি এটা কৰাতকৈ ব্যৱসায় কৰিম আৰু ব্যৱসায়ো মানুহক স্বনিৰ্ভৰশীল কৰিব পাৰে বহুত বেছি উন্নতিৰ দিশলৈ আগুৱাই লৈ যাব পাৰে তেনেকেই বুলিয়ে ভাবিছিলোঁ আৰু এই ব্যৱসায় মই পৰি কোনো পৰিয়ালৰ সূত্ৰে পোৱা নাছিলোঁ এইটো কথা হয় যে ব্যৱসায় এটা আৰম্ভ কৰোঁতে মই মোৰ ঘৰখনৰ দেউতা মা ঘৰখনৰ পৰিয়ালৰ গোটেইখিনি মানুহৰ পৰা কিন্তু অধিক বেছি সাহস আৰু উৎসাহ পাইছিলোঁ যে ময়ো পাৰিম এটা ব্যৱসায় আৰম্ভ কৰিবলৈ এটা ব্যৱসায় চলাই নিবলৈ আৰু এটা ব্যৱসায়ত যিখিনি ধৰণৰ ব্যৱস্থা থাকে এই ব্যৱস্থাবিলাকৰ কেনেকুৱা ধৰণৰ হয় সা সুবিধাবিলাক কেনেকুৱা ধৰণৰ হয় এই কথাবিলাক কিন্তু সদায় ঘৰখনৰ বা পৰিয়ালৰ মানুহেই সদায় দেখাই দিছিল সদায় উৎসাহ দি আহিছিল আৰু সেইটো কাৰণেই মই সদায় ব্যৱসায়ক ভাল পাওঁ আৰু ব্যৱসায়ে সদায় মানুহক স্বনিৰ্ভৰশীল হৈ জীয়াই থাকিবলৈ জীৱনত এটা আনলিমিটেড এটা সময়লৈকে মানুহক আগবাঢ়িবলৈ দিব পাৰে সদায় ব্যৱসায়ে য'ত চাকৰিয়ে মই ভাবোঁ দিব নোৱাৰে ত' সেইকাৰণেই ব্যৱসায় মই ভাবোঁ ব্যৱসায় কথা মোৰ মনলৈ আহিছিল আৰু সেয়ে ব্যৱসায় মই ভাল পাওঁ